প্ৰিয় খাদ্য বুলি ক'লে মই আমিষ খাদ্যই খাই ভাল পাওঁ আমিষৰ ভিতৰত মাছ মাংস মাছ মাংস মই চব আটাইকেইটাই মোৰ প্ৰিয় বিশেষকৈ গাহৰি মাংস খাই মই বহুত ভাল পাওঁ এই মোৰ খাদ্যখিনি মানে বিশেষকৈ তেল মচলা কমকে ব্যৱহাৰ কৰি জনজাতীয় ষ্টাইল বুলি কয় যে জনজাতিসকলে যেনেকৈ বনাই খুব কম তেল মচলা ব্যৱহাৰ কৰি পানীত উতলাই মই তেনেকৈ খাই বেছি ভাল পাওঁ বাকী আমিষৰ উপৰিও বাকী যিকোনো ধৰণৰ মিঠা বস্তু মোৰ খুব প্ৰিয় মই মিঠাই খাই ভাল পাওঁ তাৰ ভিতৰত ৰসগোল্লা লালমোহন জেলেপি পূজাৰ সময়ততো জেলেপি বহুত ওলাই সেই জেলেপি খাই মই বহুত ভাল পাওঁ আৰু মোৰ প্ৰিয় খাদ্যবোৰ মই ঘৰতো নিজে ৰান্ধি খাই ভাল পাওঁ ঘৰত মই ৰান্ধি ভাল পাওঁ আৰু মই মোৰ ফেভৰেট খাদ্যবোৰ খানাবোৰ মই নিজে নিজে বনাই খাওঁ আৰু লগতে বিভিন্ন ধৰণৰ ৰেষ্টুৰেন্টতো মই খাই ভাল পাওঁ যিসমূহ মানে ফাষ্ট ফুড ফাষ্ট ফুডো খাই ভাল পাওঁ মই ৰেষ্টুৰেন্টত আৰু মোৰ আমিষ খাদ্যসমূহ যে যিসমূহ ট্ৰেডিচনেল ষ্টাইলত বনাই বুলি মই কৈছোঁ সেইবোৰ ডিব্ৰুগড়তে থকা নাগা কিটচেন নামৰ এখন ৰেষ্টুৰেন্ট আছে সেইখনত খায় মই ভাল পাওঁ তাত মানে নাগা কিটচেনত নগা নগাৰ যিটো পৰম্পৰাগত ধৰণেৰে খাদ্য প্ৰস্তুত কৰে সেই পৰম্পৰাগত খাদ্যসমূহ নাগা কিটচেনত পোৱা যায় তাত গাহৰি মাংস বইল বা গাহৰি মাংস খৰিচাৰ সৈতে সিজোৱা আৰু আখুনি দি সিজোৱা গাহৰি মাংস তাৰ লগতে মানে অসমীয়া যিসমূহ খাদ্য অমিতা খাৰ বা বিলাহী পিটিকা আলু পিটিকা এনেকুৱা ধৰণৰ খাদ্যবোৰ সেই ৰেষ্টুৰেন্টখনে ৰেষ্টুৰেন্টখনত খাবলৈ পোৱা যায় গতিকে তাতেই মই খাই বহুত ভাল পাওঁ লগতে সেইসমূহ খাদ্য মই ঘৰতো বনাওঁ নগা বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্যবোৰ মই শিকোঁ আৰু ঘৰত বনাই খাওঁ মুঠতে মোৰ প্ৰিয় খাদ্য বুলি ক'লে আমিষেই হ'ব আৰু আমিষৰ ভিতৰত যিসমূহ পৰে মাছৰ পিটিকা মাছ খৰিকাত দিয়া এনেকুৱা ধৰণৰ বস্তুবোৰ খাই মই বহুত ভাল পাওঁ বিশেষকৈ সৰু মাছৰ সৰু মাছবোৰ যেনেকৈ চৰচৰী বনাই পিঁয়াজ দি পেলাই সেইটো খাই ভাল পাওঁ আৰু গাহৰি মাংস শুকুৱাই শুকুৱাই পেলাই পুৰি খাই ভাল পাওঁ গাহৰি মাংসৰ চালাদো কৰি খাই ভাল পাওঁ ফাষ্ট ফুডৰ ভিতৰত মই নুডলচ খাই ভাল পাওঁ সেই নাগা কিটচেনখনতে পৰ্ক নুডলচ পোৱা যায় পৰ্কৰ লগত বনায় গাহৰি মাংসৰ লগত যিটো নুডল বনায় সেইটো খাই বহুত ভাল লাগে সেইটো মানে গাহৰি মাংসটো স্ম'ক কৰি মানে শুকুৱাই নগাবোৰ নগা জনজাতীয় মানুহবোৰে যেনেদৰে শুকুৱাই পেলায় থৈ দিয়ে সেই শুকুওৱা গাহৰি মাংসখিনি মানে তাত ব্যৱহাৰ কৰে সেই নুডলটোত এইটো খাই বহুত ভাল লাগে মানে এটা স্মুকি ফ্লেভাৰ আহে এটা ধোঁৱা যেন গোন্ধ এটা আহে সেইটো খাবলৈ খুব ভাল লাগে গতিকে সেই তেনেকেই খাওঁ এতিয়া যি মিঠাই বুলি ক'লে মিঠায়ো নিজে প্ৰস্তুত কৰিও খাই ভাল পাওঁ বা হোটেলত গৈয়ো খাই ভাল পাওঁ আৰু মাছ কণী চব বস্তুয়েই ভাল পাওঁ আৰু খাই পেলায় বিশেষকৈ মোৰ প্ৰিয় খাদ্য বুলি ক'লে আমিষেই পৰে আৰু সেই নাগা কিটচেনখনত মানে নাগামিজ থালিও পোৱা যায় নগা ষ্টাইল আৰু অসমীয়া সংমিশ্ৰনত যি হয় এটা থালি তেওঁলোকে প্ৰভাইদ কৰে তাত সেই নগাৰ পৰম্পৰাগত খাদ্য আৰু অসমীয়া পৰম্পৰা পৰম্পৰাগত খাদ্য দুয়োটা পোৱা যায় গতিকে সেই ৰেষ্টুৰেন্টখনত খাই মই বহুত ভাল পাওঁ যিহেতু মোৰ আমিষ প্ৰিয় সেই ৰেষ্টুৰেন্টখনত প্ৰায় আমিষ বস্তুৱেই পোৱা যায় মই উল্লেখ কৰিছোঁৱেই সেই বস্তুখিনিয়েই খাই মই বহুত ভাল পাওঁ মই তালে প্ৰায়েই যাওঁ আৰু সেই খাই থাকোঁ আৰু আৰু সেই গাহৰি মাংসটো তাত বহুত ভালকৈ দিয়ে বুলি কৈছোঁ সেই গাহৰি খাবলৈ মই তালে প্ৰায়ে গৈ থাকোঁ তাতে খাওঁগৈ